আমাৰ অঞ্চলত বিশেষকৈ আৰম্ভ কৰিব পৰা ব্যৱসায় বহুত আছে কিন্তু আমি সদ্যহতে চকুত পৰা আমাৰ চকুত পৰা কিছুমান ব্যৱসায় আছে যিখিনি ব্যৱসায় কৰিলে খুব সম্ভৱত মানে সফলতা লাভ কৰিব পৰা হ'ব বুলি ভাবোঁ মই তাৰে ভিতৰত হ'ল আপোনাৰ এখন ভাল গেলামালৰ দোকান আৰু দ্বিতীয়তে এখন ভাল বেকাৰী আৰু যদি চাবলৈ যায় আমাৰ অঞ্চলত ভাল কাপোৰৰ দোকানো নাই গতিকে এইসমূহ ব্যৱসায় আপোনাৰ সদ্যহতে থোৰতে মানে ক'ব পাৰি যে এইখিনি ব্যৱসায় কৰিব পৰা আমাৰ অঞ্চলত হয় মই যদি ব্যৱসায় আৰম্ভ কৰোঁ মই কিন্তু আৰম্ভ কৰিব বিচাৰিম বেকাৰী আৰু বেকাৰী ব্যৱসায়টোৱেই আচলতে মোৰ খুব প্ৰিয় ব্যৱসায় যাৰ কাৰণে মই খুব আগ্ৰহী আৰু ব্যৱসায়টোত হৈছে প্ৰথম কথা কেইবাজনো নিবনুৱাক আপোনাভাগৰ তাত সংস্থাপন দিব পৰা যায় মানুহ অলপ সৰহকৈ লাগে আৰু দ্বিতীয়তে খাদ্য বিভাগটো মোৰ এনেও প্ৰিয় যাৰ কাৰণে মই বেকাৰী ব্যৱসায়টো খুব ভাল পাওঁ বা আৰু লাভৱানো খুব ভাল নিজে উৎপাদন কৰি পেলাই যেতিয়া গ্ৰাহকক বিক্ৰী কৰিম বা কাষ্টমাৰক দিম বা দোকানসমূহক ৰিটেইলাৰসমূহক দিম বা নিজে আপোনাভাগৰ নিজৰ ষ্ট'ৰত বিক্ৰী কৰিম তেতিয়া তাক খুব মনত ভালোঁ লাগে নিজৰ প্ৰডাক্ট হিচাপে নিজৰ কুৱালিটি যি মেনণ্টেইন কৰি পেলাই প্ৰডাক্ট বিক্ৰী কৰিম তাত এটা স্বাভীমানো থাকিব গতিকে মই বিচাৰোঁ বেকাৰী এখন খুলিবলৈ